এবাৰ আমাৰ ঘৰত মানে মোৰ মানুহজনৰ লগৰ পাৰ্টী দিছিলে তেতিয়া মানে মই প্ৰথমতে ভয় খাইছিলোঁ ভয়ো লাগি গৈছিলে কেনেকৈ বনাম মইতো ঘৰত ইমানখিনি মানুহ বনাই পোৱা নাই তথাপিও ব বনাইছোঁ আৰু অকলে বনাইছোঁ তাৰ পিছত মানুহ বহুত হৈছিলে তাৰপিছত প্ৰথমতে ভাত বনালোঁ ভাত বনাই তাৰ পিছত দালি বনালোঁ দালি চব্জি বনাই তাৰ পাছতে আকৌ চব্জি বনাইছোঁ তাৰ পিছত ৰঙালাউ পটল তাৰ পিছত আৰু আলু এনেকে বিভিন্ন ধৰণৰ ব্যঞ্জন লগাই পেলাই মানে বিভিন্ন ধৰণৰ চব হেৰি লগাই চব্জিখিনি কাটি মানে এখন চব্জি বনালোঁ তাৰ পিছত আৰু মানে মাংস বনালোঁ তাৰ পাছত মাংস বনাওঁতে মইতো আজিলৈকে মাংস বনাই পোৱা নাই মানে বহুত মানে ভয়ো লাগিছিলে কিবা হয় বা খাবলৈ টেষ্টে হয়নে নহয় আজিলৈকেতো ঘৰতটো বনায়েই পোৱা নাই ইমানখিনিকৈ মানুহ দুজনৰ দুজন আৰু তিনিজনৰ মানুহজনৰ মানুহৰ কাৰণেহে বনাইছিলোঁ তাৰ পিছত তথাপি বনালোঁ মাংস চব্জীটো আৰু মানে ধুনীয়াকে আৰু একদম নহৰু আদা এইবিলাক তাৰ পিছত তেজপাত আৰু এনেকে মছলাজাতীয় বস্তু দি পেলাই আই ধুনীয়াকে মাংসখিনি বনাই দিলোঁ তাৰ পিছত আৰু দিলোঁ আৰু আৰু বনাইছিলোঁ পাপৰ সেনেকে নেমু চেমু চালাদ তালাড কাটি পেলাই মানে ধুনীয়াকৈ বনাই দিলোঁ একদম তাৰ পিছত আৰু আৰু বনালোঁ মাছ মাছ ফ্ৰাই কৰিলোঁ মাছ ড্ৰাই ফ্ৰাই কৰি তাৰ পাছত জিকা আলু এনেকে চব্জী কাটি মাছ ফ্ৰাই কৰি ড্ৰাই ফ্ৰাই কৰি পেলাই তাত মানে চব্জী লগত বনাই দিলোঁ একদম খাবলৈ মানে বহুত টেষ্টী হৈছে মানে আৰু মইতো খোৱা নাইয়েই ৰান্ধনি হৈ খোৱা নাই মোৰতো ভয় লাগিছে কেনেকুৱা বা হয় বা মানুহে বা খাই বাই কি কয় আজিলৈকে মই ইমানখিনি মানুহৰ কাৰণে বনাই পোৱা নাই তথাপিও মানে সেই দিনটোত মানে তথাপি বনালোঁ আৰু বনাই কৰি মানুহবোৰক দিলোঁ খাই কৈ ইমানেই ভাল পাইছে লগৰবোৰে যে বহুত ভাল পাইছে খাই পেলাই মানে আৰু যে আপুনি বৌ বহুত ধুনীয়া বনাইছে ভাজিকণো ভাজি মাংস মাছ আদি বহুত খাই বৰ টেষ্টী হছে বুলি কৈছে মোৰ মানে শুনি মানে বহুত ভাল লাগিছে হয় দে আৰু ভাত যে দিছোঁ ভাত মানে দুবাৰ লৈও সিহঁতে মানে গোটেই মানে এটাও নোহোৱাকে মানে ডিছত মানে একদম পূৰা মানে এনেকে ধুনীয়াকে খাইছে মানে আৰু যেন পৰিপাটীকৈ মানে ইমানে টেষ্টী হৈছে মানে আৰু তাৰ পাছত বৌ আপুনি বহুত ভাল বনাব বনাইছে ইজনে সিজনে কৈছে মোৰ মানে মনটো ভাল লাগি গৈছে আৰে মইযে বনাব পাৰিছোঁ ইমান ধুনীয়াকৈ তাৰ পাছত মানে ঘৰ ঘৰত যদিও নিশিকিলোঁ তথাপি মানুহজনৰ তাতে শিকাইছোঁ শিকিছোঁ তথাপি দুজন এজনৰ কাৰণেহে বনাওঁ ঘৰত তাতে এতিয়াটো বহুত মানুহৰ কাৰণে বনাব লগা হৈছে মই তথাপিও যেতিয়া ক'লে ভাল হৈছে বুলি মোৰ মানে মনটো ভাল লাগি গৈছে আৰু